মই মোৰ জীৱনৰ কিছু কথা আজি ক'বলৈ ওলাইছো মোৰ জন্ম দুহেজাৰ দুই চনৰ তিনি এপ্ৰিল তাৰিখে হৈছিল মোৰ জন্মস্থানটো হ'ল ৰূপাই চাইটিং তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু মোৰ জন্ম হোৱা হস্পিতালখন হৈছে ডি চি বৰা নাৰ্ছিং হ'ম ইয়াত এতিয়া মোৰ ঘৰ ৰজাগড়ত মই ৰজাগড়ত থাকোঁ মই স্কুল মডাৰ্ণ একাডেমি কৰিছিলো সৰুৰ পৰা মই বৰ পঢ়াত প্ৰথমতো পঢ়াত মই ইমানটা ভাল নাছিলো কিন্তু লাহে লাহে মা দেউতাই জোৰ দিলে টিউশ্যন লগালে তাৰপিছত মই পঢ়াত অলপ ভাল হৈছিলো ভাল ৰিজাল্ট কৰিছিলো কিন্তু যিয়ে সেই মতে মই মেট্ৰিকত ইমানটা ভাল ফলাফল কৰিব নোৱাৰিলো যিহেতু মই পঢ়া শুনাৰ মোৰ মনবোৰ উঠি যাব ধৰিলে মবাইল টি ভি এইবোৰত মোৰ মনটো বেছিকৈ যাব ধৰিলে সেইবাবে মোৰ পঢ়াত অলপ ক্ষতি হৈছিল পঢ়িব মন নগৈছিল আৰু সেইবাবেই মোৰ ফলাফলবোৰ বৰ এটা ভাল নহ'ল ভবামতে নহ'ল আৰু মই মোৰ পৰিয়ালে মোৰ ওপৰত যিটো বিশ্বাস কৰি আছিল সেইটোত মই খাৰা হ'ব নোৱাৰিলো কিন্তু পিছত মই মোৰ হাই ছেকেণ্ড্ৰী ডন বস্কোত এডমিশ্যন ল'লোঁ ডন বস্কোত যোৱাৰ পিছত মই পঢ়াত অলপমান জোৰ দিলোঁ তাত গৈ পিনে মই নতুন পৰিৱেশ এটা চিনাকি হ'লোঁ নতুন মানুহৰ সৈতে চিনাকি হ'লোঁ চিনাকি হৈ নতুন লগৰ বনালো তেওঁলোকৰ লগত চিনাকি হৈ এটা নতুন জীৱনৰ আৰম্ভণি হিচাপে তাতে ল'লোঁ আৰু লাহে লাহে পঢ়া শুনাত মন বহিলে ভালদৰে পঢ়িব ল'লোঁ ঘৰৰ মানুহৰ যিবোৰ বিশ্বাস ভাঙি গৈছিল সেইবোৰ আকৌ আনিবলৈ চেষ্টা কৰিলো পঢ়িলো পঢ়ি এটা ভাল ফাৰ্ষ্ট ইয়াৰত মোৰ ভাল ৰিজাল্টেই হৈছিল তাৰপিছততো আপোনাৰ ক'ৰণা মহামাৰী আহি গ'ল ক'ৰণা মহামাৰী আহা পিছত কি হ'ল স্কুল কলেজবোৰটো বন্ধ হৈ গ'ল যাব নোৱাৰা হ'লো ঘৰতে থাকিবলৈ নিৰ্দেশ আহিলে চৰকাৰৰ ফালৰ পৰা এনেকৈই তেতিয়া অনলাইন ক্লাছ বুলি ষ্টাৰ্ট হ'ল মবাইলৰ দ্বাৰা পঢ়া শুনাবোৰ চব বস্তু মবাইলতে হৈছিল ভিডিঅ' কলত পঢ়াইছিল শিক্ষকহঁতে শিক্ষক শিক্ষয়িত্ৰীহঁতে ভিডিঅ' কলত অনলাইন ক্লাছ কৰি পঢ়াইছিল কিন্তু যিটো আমি স্কুল বা কলেজত গৈ পিনে নিজে বহি ক্লাছ ৰূমত যোনটো শিক্ষা লওঁ অনলাইন ক্লাছত সেই শিক্ষাটো ইমান এটা পোৱা নাযায় ইমান এটা ভাল নালাগে বুজিবলৈয়ো বহুত টান তেনেকেই ছেকেণ্ড ইয়েৰটো মোৰ ক'ৰণা মহামাৰীৰ মাজতেই পাৰ হ'ল কলেজ বুলিবলৈ অকল ফাৰ্ষ্ট ইয়েৰটোৱেই গ'লোঁ ছেকেণ্ড ইয়েৰত ছেকেণ্ড ইয়েৰত আপোনাৰ ক'ৰণাই আহি মোৰ কলেজৰ জীৱনটো বন্ধ কৰি দিয়াৰ নিচিনাই হ'ল ক্লাছ কৰিব যাব নোৱাৰা হ'লোঁ বাহিৰলৈ ওলাব নোৱাৰা হ'লোঁ ঘৰতেই থাকিবলৈ নিৰ্দেশনা দিয়া হ'ল যাতে বেমাৰটো বিয়পি নপৰে তেনেকেই মোৰ কলেজীয়া জীৱনৰ হাই ছেকেণ্ড্ৰীটো পাৰ হ'ল কিন্তু হাই ছেকেণ্ড্ৰীটো মই ভালদৰেই পাছ কৰিলো ভাল ফলাফল কৰিলো মোৰ ঘৰৰ মানুহবোৰে যিটো বিশ্বাস আকৌ মোৰ ওপৰত কৰিছিলে সেই বিশ্বাসটো মই এইবাৰ ৰাখিব পাৰিলো সেই বুলি মোৰ মনটো অলপমান ভাল লাগিল যিহেতু মই মোৰ ঘৰৰ মানুহবোৰৰ বিশ্বাসটো ৰাখিব পাৰিলো তাৰপিছত মই মোৰ ডিগ্রী নামভৰ্তি কৰিলোঁ ডিগ্ৰী নামভৰ্তি মই ডুমডুমা মহাবিদ্যালয়ত কৰিলো য'ত মই ইংৰাজীত মেজৰ হিচাপে ল'লোঁ অ'নাৰ্ছ হিচাপে এতিয়া মই ডিগ্ৰী ডিগ্ৰী কৰি আছো ডুমডুমা মহাবিদ্যালয়তে তাত গৈ ডুমডুমা মহাবিদ্যালয়খন আচলতে কোৱা হয় নাহৰৰ দেশ য'ত নাহৰৰ তলত ল'ৰা ছোৱালীবোৰে বহি কথা পাতে আনটোৱে আনটোৰ লগত খেল ধেমালী ফূৰ্তি কৰে তাত গৈ পিনে মইয়ো বহুত নতুন লগৰ চিনাকি হ'লোঁ নতুন লগৰ বনালোঁ কথা বৰ্তা পাতিলোঁ এনেকেই মোৰ ডিগ্ৰী জীৱনৰ আৰম্ভণি হ'ল পৰীক্ষাসমূহ হৈ থাকে এনেকেই ফলাফল আহি থাকে আজি ডিগ্ৰী জীৱনৰ মোৰ শেষটো ছেমিষ্টাৰত মই পালোহি কেনেকৈ এই তিনি বছৰ পাৰ হ'ব হ'ল বা হৈছে একো গমেই নাপাইছো সময়বোৰ এনেকেই পাৰ হৈ গৈছে আৰু এনেকেই দিনবোৰ পাৰ হোৱা পিছত এদিন কলেজীয়া জীৱনো শেষ হ'ব লগৰবোৰো দূৰ হৈ যাব তেওঁলোকো চব নিজৰ নিজৰ মতে কাম বা ব্যৱসায়ত লাগিব চব নিজৰ জীৱনত আগবাঢ়িব মইয়ো নিজৰ জীৱনত আগবাঢ়ি যাব লাগিব নিজে কিবা এটা কৰি ঘৰৰ ঘৰৰ কথা ভাবিব লাগিব নিজৰ জীৱনৰ কথা ভাবিব লাগিব এই কথাবোৰ ভাবিলে কেতিয়াবা দুখো লাগে কাৰণ সৰুৰ পৰা পঢ়ি আহি এতিয়া ডিগ্ৰী জীৱনৰ শেষ পৰ্যায়ত ভৰি দিবলৈ লৈছো যিবোৰ লগৰ অতিজৰ পৰা বনাই আহিছিলো বা যিবোৰ লগৰ লগ পাইছিলো আৰু যোনবোৰ লগৰ মই এতিয়া ডিগ্ৰীত লগ পাইছিলো সেই সকলোবোৰ দূৰ হৈ যাব বা আঁতৰ হৈ যাব চব নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব আৰু সময় নোহোৱা হ'ব জীৱনটো আচলতে তেনেকুৱাই এটা সময়ত চব নিজৰ মতে বা নিজৰ ভাগে ভাগে যাব লগীয়া হয় তেনেকেই আৰু মোৰ জীৱন এতিয়া পঢ়া শুনাৰ লগতে মই এখন প্ৰাইভেট হস্পিটেলত চ চাকৰিও কৰি আছো প্ৰাইভেট হস্পিটেলত ম ছুপাৰভাইজাৰ হিচাপে মই কৰ্মৰত তেনেকেই কাম আৰু পঢ়া শুনাৰ মাজতেই মোৰ জীৱনটো চলি আছে এনেকেই ডিউটিৰ পৰা কলেজলৈ ক্লাছ কৰিবলৈ আহোঁ ক্লাছ কৰি আকৌ ডিউটিলৈ যাওঁ ৰাতিপুৱাই ওলাই যাওঁ ৰাতি ঘৰ সোমাওঁ তেনেকেই জীৱনটো চলি আছে আৰু আৰু এনেকেই জীৱনটো চলিব বুলি আশা কৰি কৰিছো কাৰণ মানুহৰ জীৱনৰ ক'তো একো ঠিক নাই কেতিয়া কাৰ কি হয় ভাগ্যত কি আছে কোনো নাজানে সেইবাবেই মোৰো এনেকেই জীৱনটো ভালে পাৰ হওক বুলি মই আশা কৰোঁ আৰু এনেকেই মানুহৰ সহায় কৰি জীৱনটো আগুৱাই লৈ যাম বুলি আশা কৰিছো এতিয়া আৰু কি হয় চব কপালৰ ভাগ্যৰ কথা